আমি পশুপামৰ কথা ক'লে বা অসমৰ পশুপামৰ কথা মনলৈ আহিলে কিছুমান কথা মনত পৰে যেনে ধৰক আমি আমি যদি মহ পালন কৰোঁ বা গৰু পালন কৰোঁ আৰু ছাগলী আদি এইবিলাকৰপৰা বিভিন্ন ধুনীয়া উপাৰ্জন হয় ধৰক গৰুৰ কথাটোৱে কওঁ গৰু যদি আপুনি পালন কৰে গৰুৰপৰা গাখীৰো পায় তাৰপৰা ক্ৰীম ওলাব ক্ৰীম হয় তাৰপৰা আপোনাৰ বিভিন্ন আৰু ধৰক দৈ মিঠাই কিবাকিবি বিলাকত বহুত সুন্দৰ তাৰপৰা আমি পইচা উপাৰ্জন কৰাৰ থল এটা ভাল বা মানে উপাৰ্জনৰ থল বুলি আমি ভাবোঁ গতিকে পশুপালন কৰিব লাগে যিকোনো আৰু ধৰক ম'হ হ'লে ম'হ বা গৰু হ'লে গৰু এনেকুৱা পশুপালন কৰক চবে তাৰপৰা আমিও কৰোঁ আমাৰ ঘৰতো আছে গৰু ইয়াৰপৰা পোৱা পোৱালিটো বুলি নহয় যিহেতু গাখীৰ হয় মতা মতা গৰুটোৰপৰা আমি যিহেতুকে হাল বাব পাৰি হাল বাই তাৰপৰাও আমি বিভিন্ন এই খেতি পথাৰ উপাৰ্জনৰ এটা ভাল থল বুলি ক'ব পাৰোঁ আৰু মাইকী গৰুটোৰ কথাটো আৰু যিটোৱে গাখীৰ খীৰাব দিয়ে গাখীৰৰপৰা বিভিন্ন বস্তু মানে উপাৰ্জন কৰিব পাৰে বা বনাব পাৰে দৈ মাখন ঘিঁ পনীৰ আদি বিভিন্ন মুঠৰ বহুত সুন্দৰ উপাৰ্জনৰ এটা থল বুলি আমি এইটো ভাবোঁ গৰু উপাৰ্জন আমাৰ এটা ভাল পৰিৱেশ আমাৰ ঘৰতো আছে আমি নিজেই যেতিয়া পশুপালন কৰোঁ গৰু বুলিয়ে নহয় আমাৰ ঘৰত হাঁহ হাহঁ চৰাই পাৰ এনেকুৱা আছে আমাৰ ঘৰত আমি সেইবিলাকৰপৰা বিভিন্ন ধৰণে পইচা আমি পাওঁ গৰুৰপৰা আমি এটা ভাল উপাৰ্জন পাওঁ তাৰপাছত পাৰ পাৰ আছে পাৰৰপৰাও উপাৰ্জন পাওঁ এই হাঁহ আছে হাঁহ হাঁহৰ পৰা কণী পোৱালি তাৰ ছাগ এই মানে মুৰ্গী চৰাই মুৰ্গী চৰাইৰপৰা আমি কণী উৎপাদন কৰিব পাৰোঁ আমি ঘৰত যিহেতুকে তাৰ মুৰ্গীৰ কণীটো ভাল এটা হেৰিৰ কাৰণে ভাল খাদ্য বুলি ক'ব পাৰি গতিকে সেইবিলাকৰ এটা পইচাও হ'ল আপোনাৰ এটা খাদ্যও হয় এইটো এটা ভাল হৈছে এনে উপাৰ্জনৰ থল এনেকুৱা আছে আমাৰ মই বিভিন্ন এনেকুৱা এই গৰু ছাগলী হওক বা এই পাৰ চৰাই এনেকুৱা নিজে হেৰি পালন কৰি উপাৰ্জনৰ এটা ভাল থল আমাৰ তৈয়াৰ কৰি লৈছোঁ